হেল্ল' হেল্ল' মই বাৰ্বিএ কৈছোঁ কি কৰি আছে হেৰি কাইলে বিশাললে যাম বুলি ভাবিছিলোঁ যাব পাৰিব নি লগত এই এতিয়া অ'ফাৰ চলি আছে বুলি শুনিছোঁ কিবা গম পায় নেকি কথা এই মোৰ মোৰ মানে মেছেজ আহিছিলে আজি পৰহি দিনাও আহিছিলে আজিও আহিছিলে যে এনেকে কি বুলি কয় তিনি কেজিমান কিনিলে মানে ধৰক এক কে জি ফ্ৰী দিব চেনি হওক দালি হওক তাৰপৰা আকৌ এনেকে আৰু এটা পাইছিলোঁ মেছেজ এনেকে কিবা কি কয় এইটো বস্তু যদি আমি বেছিকে কিনো এমাউণ্টটো যদি বেছি হয় দুহেজাৰ ওপৰত বা তিনি হেজাৰ ওপৰত হ'লে সেনেকে গিফ্টহেম্পাৰো দিয়ে হেনো কিব কিবি এই মোৰ ওচৰ মানুহ এগৰাকীয়ে পাইছে এনেকে গ্লাছৰ ছেট এটা পাইছে তাৰপিছত আকৌ আৰু কিবা এটা পাইছিলে সেইদিনা ইষ্ট্ৰ্ৰী এটাও পাইছিলে সেই তেনেকে কি পাইছে বোলো গৈ চামচোন বোলো আপোনালোকে কোনটো লগালোঁ সেইকাৰণে আপোনাৰ কিবা ল'বলগীয়া হৈ আছে নাই এতিয়া বৰ্তমান

এই ঘৰুৱা ঘৰুৱা বস্তুবোৰ আনিবলে ভাল আৰু তাৰাপা

এই গৈ থাকিলে ঘ'নাই গৈ থাকিলে মেছেজবোৰ আহি থাকে আপুনি চাই থাকিবচোন হেৰি ইনবক্সত মেছেজবোৰ চেক কৰি থাকিবচোন কেতিয়াবা কেতিয়াবা আহে ভাল কে যেনেকে এতিয়া এই বিহু আগত দীৱালীৰ আগত এইবিলাকত বেছি অফাৰ দিয়ক আপুনি এতিয়া আগত কিবা কিবা অকেজন আছে চাগে জানে কেইলে অফাৰ দিছে বাকী ভাত পানী বনালে নেকি ভালে আছে আপোনাৰ আৰাম তেন্তে মই বনাই মেলি আজৰি হয় আপোনালে ফোনটো লগাইছোঁ তাকে বোলো আকৌ হেৰি বস্তুবোৰ ল'বলে বেয়া কাপোৰ কানিবোৰ সেই ঘৰত পিন্ধাবোৰ ভাল কিন্তু সেই ফুৰিবলৈ যোৱাবোৰ ইমান বৰ ভাল নেপায় তাত কিন্তু এই ঘৰুৱা ঘৰুৱা বস্তুবোৰ বজাৰ কৰিবলে ভাল আৰু তাত সেই আমাৰ সেই ওচৰ মানুহবোৰো আনি আছে কিবাকিবি কৈ আছে অ'ফাৰ দিছে আকৌ মই মেছেজো পালোঁ তাৰ পৰা বোলো সেয়ে বোলো সুধি চাওঁ আপুনি যদি যায় অকলে যাবলৈও ভাল নালাগে নহয় অঁ বজাৰ চজাৰ কৰিবলে আৰু দুজনী আমি যদি একেলগে দি দিওঁ এমাউণ্টটো আমাৰ দুজনী বেছি হৈ গ'লে অফাৰটো বেছিকে পাম নেকি অলপ কাপোৰৰ দোকানটো সোমাই আহিমচোন মই ভাবিছোঁ অলপ পিছ বেলা সময়তে ধৰক দুটা তিনিটামান বজাত ফ্ৰী আছে নাই দুটা বজাত পাৰিবনে অঁ

ঠিক আছে তেন্তে সোনকালে যাম দুটামান বজাত যাম আকৌ এই কাপোৰ দোকানতো সোমাই আহিম কাপোৰ দুযোৰমান চাবলগীয়া হৈ আছে অঁ কাপোৰ দুযোৰমান চাই আহিম লগতে লাগে যে বিয়া চিয়াও আহি আছে তাৰ পা আকৌ হেৰি জানুৱাৰীত বিয়া এখনো আছে মানে আপুনি গম পায় নি কাপোৰ মানে ভাল ক'ৰবাত পাটৰ কাপোৰ কোন দুখন দোকানত পাম বৰ্তমান এতিয়া অঁ অঁ অঁ

কোৱালিটিটো ভাল হয় ন

দামটো ওপৰতে কথা কোৱালিটিটো বেছি ভাল হ'লে দামটো সিমানেই বেছি অঁ আজিকালি সেই দহ হেজাৰ তলত একো কাপোৰ ভাল কাপোৰ নোপোৱাই হ'লোচোন অঁ সেই বিশালৰ পৰা আকৌ কাপোৰ কানিবোৰ বজাৰ কৰিবলে মই ইমান এটা ভাল নেেপাওঁ সেই এনেই অঁ এই খোৱা বস্তুবোৰ বজাৰ কৰিবলে ভাল কোৱালিটিটো ইমান বেয়া নহয় বাৰু দালি চালি চাউল তাউল কিছুমান ভালে পায় বেগ চেগবিলাক সেই ট্ৰলি বেগবোৰ যে ট্ৰলি বেগবোৰ সেই দুটা তিনিটা বেগ কমতে দিয়ে মানে আপুনি ধৰক দুহেজাৰ কিমান টকা নে হেৰিয়ত তিনটা বেগে পায় ট্ৰলি বেগ নহ'লে চোন আমি ইভাগে কিনিব গ'লে এটাতেচোন একেবাৰে পোন্ধৰশ মান পৰেগে তাৰ পৰা আজি ভাত পানী কিহে বনাইছে বোৱাৰী মাংস কি মাংস অঁ অঁ অঁ অঁ ঠিক আছে আপুনি হেৰি কৰিব আপুনি দুটামান বজাত ওলাই থাকিব মই আপোনাৰ লগত সেইফালে দি যামগে আৰু অঁ ৰিক্সাতে যামগে নহ'লে ৰিক্সাখন মই সিফালে সোমোৱাই অঁ অঁ ঠিক আছে আপুনি সময় লৈ মানে ওলাব আৰু তেন্তে ঠিক আছে দিয়ক ভাত চাত খাই লওক